মই আজি প্ৰায় তিনিমাহমানৰ আগতে এখন বেডশ্বীট কিনি আনিছিলোঁ বিশালৰ পৰা ইয়াৰ ব্ৰেণ্ডটো আছিল হ'মিজ ইয়াৰ দাম আছিল প্ৰায় তিনিশ টকা এই বেডশ্বীটখন মই ব্যৱহাৰ কৰি আছোঁ বৰ্তমান মই বেডশ্বীটখন মই ব্যৱহাৰ কৰোঁ আৰু কেইবাবাৰো বেডশ্বীটখন ধুইছোঁ বেডশ্বীটখনৰ কালাৰ আৰু প্ৰিণ্ট যেনেদৰে কিনি আনিছিলো তেনেকৈয়ে আছে ইয়াৰ পৰা কোনো ধৰণৰ ৰং যোৱা নাই কোনো ধৰণৰ ফেব্ৰিকবোৰ আঁতৰি যোৱা নাই খুব সুন্দৰ আৰু যিমানবাৰ বেডশ্বীটখন ধুইছোঁ সিমানেই কাপোৰটো কোমল হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ কটনৰ যিবিলাক প্ৰডাক্ট থাকে সেই প্ৰডাক্টবোৰ গৰমৰ দিনত ইউজ কৰিবৰ কাৰণে খুব ভাল হয় আৰু গৰমৰ দিনত এই বেডশ্বীটখন পাৰি শুবলৈ খুব ধুনীয়া কোমল গতিকে ক'ব পাৰি যে হ'মিজ ব্ৰেণ্ডৰ বেডশ্বীটবোৰ খুব ধুনীয়া হয়